অঁ এই এইটো মই এইয়া গেৰাৰীৰ পৰা ললিত বৰাই কৈছোঁ অঁ হয় হয় হয় এই মি মিস্ত্ৰী ডাঙৰীয়া হয়নে অঁ এই মোৰ এই বাউণ্ডেৰী ৱালটো মাৰিব লাগিছিলে হয় এই বাউণ্ডাৰী ৱালটো এতিয়া বিছ তাৰিখ মানে মাৰিলে বেছি ভাল হ'ব নেকি সোনকালে মাৰিলে হয় হয় হয়

অঁ আচ্ছা অঁ আচ্ছা তেতিয়াহ'লে এইকেইদিনতে আহি মানে এইটো চাই গ'লে বাউণ্ডেৰী ৱালটো চাই গ'লে ভাল হয় অঁ গোটেই হয় আৰু সঁজুলি কিমান লাগিব সেইটো হিচাপটো দিব লাগিব হয় হয় হয় হয় হয় হয় হয় আচ্ছা আচ্ছা আপুনি মিস্ত্ৰী ডাঙৰীয়া হাজিৰাটো কেনেকৈ লয় অঁ হয়নি অঁ

অঁ আচ্ছা আচ্ছা অঁ হ'ব হ'ব তেতিয়াহ'লে এইটো মিলাই মানে কাম কৰি মিলাই ল'লে হৈ যাব আৰু নহয় জানো

হ'ব হ'ব হ'ব হ'ব অঁ হয় হয় হয় হয় হয় হয় হয় হয় হয় ঠিকে ঠিকে ঠিক আছে ঠিক আছে হ'ব